হেল্ল' অ' অ পূজা এই মাঘ বিহুৰ পিছতে আমি খতৰা সত্ৰত যাম দিয়া অ তুমি তুমি তাৰিখটো ওলিয়াই লৈ এদিন ঠিক কৰিবা অ কিন্তু গাড়ী এখন ধৰিবা দেই সোনকালে অ গাড়ী এখন ধৰিবা আৰু কিমানজন কিমানজন মানুহ হয় সেইটো তুমি হিচাপ ল'বা আৰু পইচা পাতি কিমান উঠালে ভাল হয় সেইটো তুমি ঠিক কৰিবা মোৰ অলপ অসুবিধা হ'বতো ইয়াৰ পৰা শুনিছা তাৰপিছত অ অ সেইটো হিচাপটো মোক দিবা তাৰপিছত আৰু এই বাৰটো কি পৰে তাৰিখ এটা মিলাই লৈ সেইটো তুমি দিবা মোক সোনকালে অ বন্ধ বাৰতে ভাল হ'ব দিয়া এনে ৰবিবাৰ হ'লে ভাল হ'ব আমাৰ ৰবিবাৰলৈ আৰু এই সৰু ল'ৰা ছোৱালীবিলাকক ল'ব নালাগে দিয়া অ অলপ অসুবিধা হয় না বহুত অসুখ বিসুখ হৈ আছে এই ঠাণ্ডাৰ দিনত অ সিহঁতৰ বতাহ চতাহ লাগি কিবা অসুখ চসুখো হ'ব পাৰে আৰু আমি ডাঙৰবিলাকে তাৰমানে যেতিয়া ইচ্ছা তেতিয়া আমি আহিব পাৰিম খতৰা সত্ৰৰ পৰা আৰু সেই মানে বজাৰখিনি কোনদিনা কৰিবা সেইটো জনাবাচোন

অ মুগ এক কিলো লোৱা আৰু বুট এক কিলো লোৱা তাৰপিছত ফল ফকৰ কি কি লোৱা সেইটো জনাবা মোক অ সেইটো জনাবা আৰু আমাৰ ঘৰতে চেনীকল এঠোক আছে নহয় অ কল কল বেলেগত কিনিব নালাগে আমাৰ ঘৰৰ ঠোক হ'লেই হ'ব অ সেইঠোক মই সোনকালে পাৰি থ'ম অ অ সোনকালে আপেল অলপ ল'বা তুমি অ তিয়ঁহ অলপ ল'বা ও অ গাড়ী